মই এডুকেশ্বন লোনৰ বিষয়ে ইমান অৱগত নহয় বাৰু তথাপিও মোৰ লগৰ এজনে লৈছিলে এডুকেশ্বন লোনটো তেওঁ যেতিয়া বিশ্ববিদ্য়ালয়ত পঢ়িব লগা হৈছিল তেতিয়া লৈছিলে আৰু মই জনা মতে এডুকেশ্বন লোনটো দৰিদ্ৰসীমা ৰেখাৰ তলৰ ব্য়ক্তিয়ে লয় আৰু এইটো ইয়াৰ কাৰণে লোৱা হয় যে যিকোনো সম্পৰ্কিত মাচুল যেনে ধৰক টিউশ্বন কিতাপ পত্ৰ যোগান আৰু জীৱন নিৰ্বাহৰ পৰিশোধ কৰিবৰ কাৰণে এই লোনটো লোৱা হয় আৰু লগৰজনে মোক জনোৱা মতে ইয়াৰ সুতৰ হাৰৰ পৰিমাণটোও বহুত কম বুলি জনাইছিল আৰু সেইয়েহে এই লোনটো লোৱা হয়